আমাৰ পাকঘৰটো আমাৰ ঘৰত থকা সদস্যবিলাকৰ উপৰিও আমাৰ গাঁৱৰ বিভিন্ন ধৰণৰ মানুহ আহে আমাৰ পাকঘৰটোত বস্তুবিলাক কেনেকে সজালে চিজিল লাগিব দেখিবলে ধুনীয়া লাগিব সেইবিলাকে আমি আলোচনা কৰোঁ আমাৰ ডাইনিঙখন কোনটো চাইডত থলে আমাৰ সুবিধাজনক হ'ব গেছটো কোনটো চাইডে থ'লে আমাৰ সুবিধাজনক হ'ব পাকঘৰৰ বস্তুবিলাক কেনেকে ৰাখিলে ক'ত কি বস্তু ৰাখিলে চিজিল হ'ব আৰু খিৰিকীখন ক'ত দিলে ভাল হ'ব পাকঘৰৰ কাঁহী বাতিবিলাক কেনেকে থ'লে চিজিল লাগিব ক'ত কেনেকে থ'লে ভাল দেখিব এইবিলাকে আমি আলোচনা কৰোঁ আমাৰ বৈয়ামত বিভিন্ন ধৰণৰ বস্তু থাকে সেইবিলাক আমি কোন কণত ৰাখিলে আমাৰ সুবিধাজনক হ'ব আমি সোনকালে পাম বিচাৰি পোৱাত অসুবিধা নহ'ব সেইবিলাকে আমি আলোচনা কৰি আমাৰ পাকঘৰটো ধুনীয়াকে সজাবলে আমি পৰিয়ালৰ মানুহৰ লগতে গাঁৱৰ আন সদস্যৰ বিলাকৰ লগত আমি আলোচনা কৰোঁ